অ হে এনেই আছোঁ তুমি কি কৰিছা

অ খাব পাৰি আকৌ মই ভাবিয়ে আছিলোঁ মনে মনে খোৱাৰ কথা পায় এতিয়া ক'ত খোৱা কি কথা অঁ

ভালেই হ'ব বাৰু

হয় হয় তাকে এতিয়া

অঁ গৈয়ে হয় গৈয়ে তেতিয়া আমি ব্ৰেড বাটাৰ তেনেকে আকৌ ডিকিত লৈ যাম লগত খানাটো মাংসয়ে খাম আৰু খাছি মাংস লৈ যাম হয়

অঁ দালিটো হ'লেই হ'ব অকণমান মাংসটো আৰু

কম আৰু এতিয়া কোন কোন যায়

নালাগে নালাগে বেলেগক

সেইটোকে কৰিম হ'ব হ'ব দে বাৰু এইবাৰ ওলাবা অঁ মই জনাই দিম বাৰু

হ'ব দিয়া তেতিয়া হ'লে